হয় মোৰ আপাৰ ইয়াত গোঁঠা চিলাইৰ কিতাপ ইউটিউব চেনেল ইউটিউব চেনেল ছ'চিয়েল মেডিয়া একাউণ্ট আদি আছে আৰু এইবিলাকৰ পৰা মই বিভিন্ন ধৰণৰ কথা শিকিছোঁ মই সমাজত এইবিলাক কেনেকৈ চিলাই গুঠিব লাগে ঊল গুঠিব লাগে কেনেকৈ চিলাই কৰিব লাগে এইবিলাক আমি মই গাঁৱৰ লোকসকলক বুজাই দিয়া হয় আৰু তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ কথাবিলাক শিকা কথাবিলাক বুজাই দিয়া হয় আৰু মই ইউটিউব চেনেলৰ পৰা চাই বিভিন্ন ধৰণৰ কিতাপ পত্ৰ কিতাপ পত্ৰ বিভিন্ন ধৰণৰ কিতাপ পত্ৰ বা ইউটিউব চেনেলৰ পৰা চাই মই বিভিন্ন ধৰণৰ চিলাই চিলাই আৰু ঊল গোঁঠা আদি কামবোৰ শিকিবলৈ লৈছোঁ যেনেকৈ কাপোৰত এম্ব্ৰইডাৰী কৰা ঊল গোঁঠা আদি মাৰফলা গোঁঠা আদি কামবোৰ মই কৰা কামবোৰ কৰিছোঁ আৰু তাৰ এইবিলাক কামৰ জৰিয়তে মই উপকৃত হৈছোঁ আৰু গাঁৱৰ অঞ্চলৰ লোকসকলকো এইবিলাক কথা তেওঁলোকক শিকোৱা আৰু বুজোৱা হৈছে এইবিলাক শিকাৰ বাবে মই বিভিন্ন বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰা শিকোৱা আদি দেখুৱা হৈছে আৰু এই চিলাই কামবোৰ কেনেকৈ নিয়াৰিকৈ কৰিব পাৰি আৰু কেনেকৈ এখন মাৰফলা ঊল গুঠিব পাৰি আৰু কেনেকৈ এখন কেনেকৈ চুৱেটাৰ গুঠিব পাৰি কেনেকৈ চাদৰ মেখেলাত এম্ব্ৰইডাৰী কৰিব পাৰি চিলাই কৰিব পাৰি সেইবিলাক কাম মই গাঁৱৰ মহিলাসকলক কেতিয়াবা সম আজৰি সময় পালে দেখাই দেখাই দিয়া হয় আৰু শিকোৱা হয় এই কামৰ বাবে মই বহুতো উপকৃত হৈছোঁ আৰু মই তেওঁলোকক দেখাওঁ যে কেনেকৈ চিলাই কৰিব পাৰে কেনেকৈ কি কৰিব পাৰে এখন মাৰফলা ঊল গুঠিবৰ কাৰণে আৰু কেনেকৈ কি কৰিব পাৰে তাকে মই তেওঁলোকক দেখাই দেখাই দিওঁ আৰু গাঁৱত মই এটা বিজ্ঞাপন দিওঁ যাতে ভালদৰে কোনো এখন ভালদৰে কেনেকৈ আৰু কেনেকৈ কোনখন কিতাপ আৰু কোনটো ইউটিউব চেনেলত কিমান ভালদৰে ইউটিউব চেনেলত দেখুওৱা হয় এইবিলাক কৰিবৰ বাবে সেইবিলাক মই দেখাই দিয়া হয় যাতে কোনো ধৰণৰ কামৰ বাবে মই কামৰ কাম তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম তেওঁলোকক যাতে মই শিকাব পাৰোঁ তেওঁলোকক বুজাই দিয়া হয় যে এইটো ইউটিউব চেনেল বা এইখন কিতাপ পঢ়িলে তেওঁলোকে উপকৃত হ'ব আৰু তেওঁলোকে জ্ঞান লাভ কৰিব যাতে কেনেকৈ ঊল গোঁঠা হয় কেনেকৈ মাৰফালা চিলোৱা হয় কেনেকৈ কেনেকৈ কাপোৰত চিলাই কৰা হয় এইবিলাক কাম জানিব পাৰিব সেই চেনেলকেইটা মই তেওঁলোকক কৈ দিওঁ আৰু কেতিয়াবা সময় পালে মই নিজেও তেওঁলোকক চিলাই আৰু ঊল গোঁঠা কামবোৰ শিকাই দিওঁ যাতে সকলোৱে এই কামবোৰ শিকি উপকৃত হয় আৰু লগতে লগতে তেওঁলোকে নিজৰ হাত খৰচৰ বাবে নিজে কিবা উলিয়াব পাৰে তাৰ বাবে তেওঁলোকক মই বিভিন্ন ধৰণে তেওঁলোকক ঊল গোঁঠা আৰু চিলাই চিলোৱা কামবোৰ প্ৰদৰ্শন তেওঁলোকক দেখাই দিওঁ আৰু তেওঁলোকে সেইদৰে এই কামবোৰ শিকি লৈছে আৰু তেওঁলোকেও লাহে লাহে কৰিব পাৰিছে ঊল গুঁঠিবৰ কাৰণে কেনেদৰে কেনেকুৱা ধৰণৰ কি কি বস্তু দৰকাৰ হয় ধৰা ঊল দৰকাৰ হয় বেজী দৰকাৰ হয় এইবিলাক বস্তুৰ কথা মই শিকাই দিওঁ আৰু কেনেকৈ পোনপ্ৰথমে চিলাই কৰিব লাগে এইবিলাক কামো তেওঁলোকক মই শিকাই দি দিছোঁ তেওঁলোকে যাতে এইবিলাক কামৰ পৰা বহুতো উপকৃত হ'ব পাৰে আৰু যদি হ'ব পাৰে তেওঁলোকে মই আজৰি সময়ত তেওঁলোকৰ এই কামবোৰ কৰিবলৈ দিওঁ আৰু তেওঁলোকে এই কামবোৰৰ পৰা কেইদৰে উপকৃত হয় বা লাভ হয় তেওঁলোকক শিকাই দিয়া হয় আৰু তেওঁলোকৰ বাবে মই নিজেই উপকৃত হওঁ যে তেওঁলোকক এটা মই কাম শিকাব পাৰিছোঁ বা বিজ্ঞাপন দিব পাৰিছোঁ যে সমাজৰ মহিলাসকলক কেনেকৈ তেওঁলোকে নিজেই নিজৰ খৰচ উলিয়াব পাৰিব চিলাই গুঁঠি চিলাই কৰি ঊল গুঁঠি তেওঁলোকে কেনেকে নিজেই নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰিব তাৰ বাবে মই তেওঁলোকক বিজ্ঞাপন দিওঁ আৰু এই তেওঁলোকে মই এই কথাবোৰ ধুনীয়াকৈ বুজি লয় আৰু তেওঁলোকেও লাহে লাহে শিকিবলৈ লৈছে আৰু মই তেওঁলোকৰ ইউটিউব চেনেলকেইটা আৰু কিতাপৰ নামৰ বিষয়ো দিওঁ যাতে এইখনৰ পৰা চালে বা ইউটিউব চেনেলৰ এইটো ইউটিউব চেনেলৰ পৰা চালে তেওঁলোকে মই শিকোৱাৰ পিছতো যাতে নিজেই হুবহুভাৱে চাই ভালদৰে ঊল গুঁঠিব জানে আৰু চিলাই কৰিব জানে তাৰ বাবে মই তেওঁলোকক ভালদৰে শিকাই বুজাই দিওঁ আৰু তেওঁলোকে সেইমতে ভালদৰে কৰিব পাৰিছে আৰু মই সমাজত এইদৰে বিজ্ঞাপন দি পিনে মই খুবেই আনন্দিত হৈছোঁ যাতে গাঁৱৰ মহিলাসকলে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ কাম কাজ কৰি তেওঁলোকে আজৰি সময়ত এইবিলাক কাম কাজ কৰি আজৰি সময়ত তেওঁলোকে এইবিলাক এইবিলাক কাম কৰিব পাৰে যাতে চিলাই গুঁঠা ঊল গুঁঠা আদি মই বিজ্ঞাপন তেওঁলোকৰ আগত দিছোঁ আৰু তেওঁলোকে এইবোৰ ধুনীয়াকৈ কৰিছে